অঁ আমাৰ অংগনবাদীত কেতিয়া বহাব বাৰু

অঁ এনেকৈ আমাৰ মাহে মাহে কেম্প বহায় হয় বাৰু আমাৰ কেন্দ্ৰত মাহে মাহে কেম্প অঁ কেম্প বহোৱা হয় মাহে মাহে মাহে মাহে ল'ৰা ছোৱালীবিলাকক বেজী দিয়া হয় তাৰপিছত অঁ অঁ বেজী দিয়ে আৰু অঁ আমাৰ কেন্দ্ৰত ভিটামিন খোৱা হয় ল'ৰা ছোৱালীবিলাকক মাহে মাহে বেজী দিয়া ভিটামিন খোৱায় ল'ৰা ছোৱালীবিলাকক ভিটামিন খোওৱাও হৈছে আমাৰ কেন্দ্ৰত তাৰপিছত অঁ অ আমাৰ কেন্দ্ৰত খোৱাই আছেহি প্ৰতি মাহে মাহে তাৰপিছত আকৌ হেৰি হয় গৰ্ভৱতী মহিলাবিলাকক পুষ্টিিকৰ আহাৰ খোওৱা হয় সপ্তাহে মাহে অঁ অঁ আপুনি কৈ দিব সময়টো মোক কেইটা বজাত পাতে অঁ আহিব মই ল'ৰা ছোৱালীখিনিক থৈ দিম গোটাই থৈ দিম ন তেনেকৈ থ'লে হ'লে ভলে হ'ব ভাল হ'ব হেৰি ল'ৰা ছোৱালী মই তেনেকৈয়ে থ'লেই হেই সেইদিনাখনে পাতি দিম তেতিয়া ভাল হ'ব ন হেৰি মই ল'ৰা ছোৱালীখিনিক কওঁ ল'ৰা ছোৱালীখিনি গাৰ্জনখিনিক ফোন কৰি মই কৈ দিম ভিটামিনে খোৱা হ'ব খোৱাব বেজীটো দিয়া হয়ে আমাৰ ল'ৰা ছোৱালীখিনিক মাজে সময়ে অঁ এইখিনিয়ে হেৰি কৰি দিব অঁ বেজী ভিটামিন খুওৱা হয় মহিলাসকলক পুষ্টিকৰ আহাৰ খুওৱা হয় অঁ অঁ আনি আমাৰ ইয়াত গৰ্ভৱতী মহিলা আহে মাহে মাহে হেৰি মহিলাখিনিকো হেৰি হ'ব পিল দিয়া হ'ব আইৰণ পিল অঁ অঁ কেলচিয়াম আইৰণ টেবলেট দিব লাগিব আহিব আপুনি যেতিয়া সময় পায় হেৰি কৰি আমাৰ মহিলা গৰ্ভৱতী মহিলাখিনি আৰু শিশুসকলক গোটাই থ'ম আমাৰ কেন্দ্ৰতে

অঁ অঁ এতিয়া পলিঅ' হেৰি হৈছে নহয় পলিঅ' খোৱা হ'ব ল'ৰাখিনিক যিখিনি জন্ম হৈছে নতুনকৈ সেইখিনিও হেৰি তাকে আপুনি আহিবচোন সময় উলিয়াই অঁ অঁ তাকে হ'ব তেন্তে ন অঁ অঁ বুধবাৰে আহিব হ'ব